হেল্ল' হয় এইটো কৌশিক ভাণ্ডাৰ হয় নে হয় মই সুমনে কৈছিলোঁ আপোনাৰ দোকানৰ পৰা কিছুমান মাল বস্তুৰ দাম জানিব লগা আছিলে মই হয় মোৰ মান হয় অহা কাইলৈ মই শিৱ পূজা এভাগ পাতিছিলোঁ ত' মোক আপোনাৰ দোকানৰ আপেল তেনেকে ধৰক কল এনেকে ফল মূলৰ দামবোৰ জানিবলৈ ইচ্ছা আছিল কেনেকে দামবোৰ বাৰু হয় অহা কাইলৈ পূজা পাতিম মই শিৱ পূজা এভাগ হয় কলৰ দামটো কওকচোন বাৰু হয় দামটো আপুনি অলপ বেছি কৈছে নেকি ঠিক আছে বাৰু আপুনি আপেলৰ দামটো কওকচোন বাৰু কেজি কেনেকে বেচিছে আপেল আৰু আপোনাৰ তাত ডালিমটো উপলব্ধ আছে নে নাই বাৰু হয় আচ্ছা ডালিমটো কওকচোন কিলো কেনেকে

ক্ষমা কৰিব আপোনাৰ দোকানখন কোনখিনিতে আছে ঠাইখন জেগাটো ক'বচোন ঠিক আছে ধন্যবাদ